আপুনি অনুভৱ কৰেনে যে দৰিদ্ৰতাই ভাল স্বাস্থ্যসেৱা লাভ কৰাত বাধাৰ সৃষ্টি কৰে অঁ কৰে আকৌ কাৰণ দৰিদ্ৰ মানুহৰ টকা পইচা নাথাকে আৰু বেমাৰটোতো আহিয়ে থাকে আৰু দৰিদ্ৰ মানুহৰে সাধাৰণতে অসুখ বেছি কাৰণ খোৱা বোৱা অসুবিধা হয় সময়মতে যিখিনি পৰিপুষ্টি থকা খাদ্য পাব লাগে সেইখিনিতো নাপায় গতিকে তেওঁলোকৰ বেমাৰো বেছি আৰু এই বেমাৰী চিকিৎসা কৰিবলৈ যেতিয়া এজন চিকিৎসকৰ ওচৰলৈ যায় তেতিয়া চিকিৎসকৰ ওচৰলৈ যাওঁতে মানুহে গাড়ী ভাড়া লাগিব তাৰপিছতে ডক্তৰৰ ফিজ লাগিব আৰু ডক্টৰৰ ফিজ দিয়া পিছত ডক্টৰে যিখিনি ৰোগটোৰ বিষয়ে পৰীক্ষা নিৰীক্ষাৰ যিখিনি প্ৰয়োজন হয় সেইখিনি কৰিবলৈ দিয়ে আৰু কৰিবলৈ দিওঁতে লেবৰেটৰীৰ বা পৰীক্ষাগৃহৰ যিখিনি মানে টকা পইচা দৰকাৰ হয় সেইখিনি দৰিদ্ৰ লোকে বহন কৰিবৰ কাৰণে অসুবিধা হয় আৰু তেওঁলোকে সেয়ে তেওঁলোকে সেইখন ডক্টৰৰ কথাখিনি তেওঁলোকে আওকাণ কৰি নিজৰ হেৰি কাৰণে চিকিৎসাৰ কাৰণে ফাৰ্মাচীৰপৰাই মানে দোকান হেৰি দোকানৰপৰাই দৰৱৰ দোকানৰপৰাই দুটামান দৰৱ লৈ আহে আৰু লৈ আহি তেওঁলোকে সম ভাল নহয় মানে সম্পূৰ্ণৰূপে তেওঁৰ হেৰিটো চিকিৎসাটো নহয়গৈ গতিকে দৰিদ্ৰ মানুহেতো ভাল স্বাস্থ্যসেৱা লাভ কৰাত অসুবিধা হয়েই আৰু দৰিদ্ৰ মানুহেতো মানে যান বাহানত যাবৰ কাৰণেও মানুহৰ যথেষ্ট অসুবিধা হয় এজন যদি দৰিদ্ৰ মানুহে যাবলৈ বিচাৰে তেতিয়াহ'লে এখন বাহনখন বাহনৰ ভাড়াটোও ভৰিবলৈ দিগদাৰ গতিকে পাবলৈ দিগদাৰ আৰু আমাৰ চিকিৎসালয়খিনি বা যিখিনি আমি চিকিৎসা কৰিবৰ কাৰণে ডক্টৰবিলাক ডক্তৰসকলতো হেৰিতে থাকে চহৰমুখী গতিকে চহৰলৈ সাধাৰণতে দৰিদ্ৰ মানুহখিনি সাধাৰণতে গাঁৱত থাকে আৰু গাঁৱৰপৰা যাবলৈ অসুবিধা হয় আৰু দৰিদ্ৰ লোক আৰু গ্ৰাম্য অঞ্চলৰ লোকৰ বাবে স্বাস্থ্যসেৱা সহজতে উপলব্ধ কৰাৰ বাবে পৰামৰ্শখিনিতো কি বুলি ক'ম এতিয়া পৰামৰ্শ বহুত তেনেকুৱা আছে সাধাৰণতে আমি কিয় দৰিদ্ৰ মানুহে কিয় চিকিৎসাটো সম্পূৰ্ণৰূপে নাপায় সেইখিনি তাৰ কাৰণবিলাক ওলালেই তাৰ যিখিনি নিৰাময় হ'ব সেইখিনিয়ে আচলতে মানে পৰামৰ্শ হ'ব তাৰ নিৰাময়খিনিয়ে পৰামৰ্শ কাৰণ দৰিদ্ৰ মানুহে গাঁৱৰপৰা বা নিজৰ ঘৰৰপৰা চিকিৎসালয়লৈ যাবলৈ যিখিনি বাহন সেইখিনিটো প্ৰাইভেট বা ব্যক্তিগত বাহনত যাবলগীয়া হয় ব্যক্তিগত বাহনৰ সলনি যদি চৰকাৰলৈ চৰকাৰীভাৱে যদি বাহন পায় চৰকাৰীভাৱে যিখিনি বাহন দিছে সেইখিনি তেনেই তাকৰ আৰু সেইখিনি যদি সহজতে বহুতখিনি যদি উপলব্ধ হয় তেতিয়াহ'লে মানুহে ফোন কৰিলেই সেইখিনি পাব পাৰে সেই তেতিয়া সেইটো এটা মানুহৰ মানে সুবিধা হয় তাৰপিছত তাৰপিছত আকৌ মানুহে দৰিদ্ৰ মানুহে যদি যাব